হাঁহ কুকুৰা কৃষক বা পালকসমূহ কেনেকৈ নিশ্চিত কৰে যে তেওঁলোকৰ হাঁহ কুকুৰাসমূহ নিৰাপদ আৰু মৰমেৰে পৰিবহণ কৰা হয় এই এই ক্ষেত্ৰত আমি ক'ব গ'লে প্ৰতি ঘৰ মানুহেই হাঁহ কুকুৰা বা কৃষক নহ'ব পাৰে কিন্তু যিসকলে হাঁহ কুকুৰা পালন কৰে তেখেতলোকক সেই সিমানখিনি জ্ঞান থাকে যে এক এজনী হাঁহ বা কুকুৰা কেনেকৈ লালন পালন কৰা হয় বা তাত প্ৰথম কথা একদম সৰু থাকোঁতে বিশেষকৈ সেই হাঁহ কুকুৰা বা যিকোনো জীৱ জন্তু তাক মৰমৰ প্ৰয়োজন হয় আৰু সেই মৰমেৰে ডাঙৰ দীঘল কৰা হয় তাৰপিছত আমি তাৰ ভিত্তিত যদি আমি নিৰাপদে ৰাখিবলৈ হ'লে ভাল এখন ফ্ৰাম বনাবলৈ দৰকাৰ হ'ব এই ফ্ৰামত সকলোখিনি সুবিধা থাকিব লাগিব লাইট ফেন আদি কৰি লগতে এই ঠাই ঠাইখিনি নিৰাপদ হ'বলৈ হ'লে শুকান ঠাইত হ'ব লাগিব বেলি পৰিব লাগিব আৰু সময়ে সময়ে সেই হাঁহ কুকুৰা বা পোৱালিবোৰক ধৰক মেডিচেন বা ডক্টৰৰ প্ৰয়োজন হ'ব সেইখিনিও আমি কৰিব লাগিব তাৰপৰা যেতিয়ালৈকে ডাঙৰ নহয় তেতিয়ালৈকে আমি কিমান পৰিমাণে কেনেকৈ দানা দিব লাগিব সেইখিনিও আমি কৰিব লাগিব আৰু সদায় আমি চাফ চিকুণ কৰি ৰাখিব লাগিব সময়মতে পানীও খুৱাব লাগিব লগতে আমি সদায় চাই থাকিব লাগিব যে সিহঁতৰ কিবা অসুবিধা সুবিধা হৈছে সেইখিনি আমি চাব লাগিব তেখেতলোকৰ কেনেকৈ ডাঙৰ কৰিব পাৰি তাৰ ভিত্তি কৰি তেখেতলোকৰ সমূহ সুবিধা বা প্ৰণালীসমূহ আমি দিব লাগিব বিশেষকৈ হাঁহ আৰু কুকুৰাৰ ক্ষেত্ৰত আমি দানাতেই নিৰ্ভৰ কৰি কৰে যে কিমান দিনলৈকে ডাঙৰ দীঘল হ'ব বা ডাঙৰ হৈ গ'লে কিমান বসয় হ'লে কোন কি কোনটো মেডিচিন খোৱাবলৈ সেইখিনি আমি জানিব লাগিব গোটেই প্ৰচেছিংখিনি কৰিবলৈ আমাক এটা মানুহ বা তাত যথেষ্ট সময় দিব লাগিব সময়ত ভিত্তিত এই এইখিনি সম্ভৱ হ'ব বা হাঁহ কুকুৰাসমূহ নিৰাপদে ৰাখিবলৈ আমি যিসমূহ সুবিধা আছে বা হাঁহ কুকুৰাই কেনেধৰণে পৰিবহণ কৰা হয় প্ৰচেছিং কৰা হয় এইখিনি আমি জ্ঞান আহৰণ থাকিব লাগিব তেতিয়াহে এইখিনি সম্ভৱ হয় তেতিয়াহে এই হাঁহ কুকুৰা বা কৃষকসকল বা পালকসকলে এই সিমানখিনি জ্ঞান থাকিব লাগিব আৰু এইখিনি কৰিব পাৰি আমি যধে মধে যে হাঁহ কুকুৰা কুকুৰা পালন কৰিব নোৱাৰিম যিহেতু একদম সৰু থাকোঁতেই ইহঁতক জীয়াই ৰাখিবলে ইমান সহজো নহয় যথেষ্ট কষ্টৰ প্ৰয়োজন হয় আৰু সেই কষ্টসমূহ কৰিলেহে হাঁহ কুকুৰাসমূহ নিৰাপদে থাকিব বাছি থাকিব